হেল্ল' কি ভাল ভাল তোমাৰ কেনেকুৱা

মই এনেই ফোন চাই আছিলোঁ একদম ফোনত ওলাইছে গোটেই চবেই পিকনিক খাবলৈ গৈছে ক'ৰবাত মাই গড ইমান পিকনিক চবেই ইমান ধুনীয়া ধুনীয়া পিকনিক স্পট ক'ৰপৰানো বিচাৰি পায় নহয় জানানে সেইয়াই এই নতুন বছৰততো যাব লাগিবই কিন্তু বছৰৰ শেহতীয়াকৈ এখন এটা পিকনিক উলিয়াব লাগিব নহয় সঁচায়ে পিক

সেয়াই ময়ো হেৰি কি বুলি কয় কালি একজাম শেষ হ'ল আজি বোলো ঘৰলৈ আহিলোঁ এতিয়া মই ঘৰলৈ আহি মই এতিয়া মানে সেই একো কাম চাম নাই ৰ ফোন চাইছোঁ ইনষ্টাত ওলাইছে গোটেই পিকনিক পিকনিক পিকনিক চব পিকনিকলৈ গৈছে অঁ হেৰি পাই সেয়াই হেৰি দূৰলৈ নহ'লেও অঁ খানা এটা খাওঁ মানে একো ৰেজৰ্ট বা এনেকুৱা হোটেলততো খাই ভাল নালাগিব বনাই খোৱাৰ নিচিনাতো তৃপ্তি নালাগিব ন বনাই খোৱাই প্লেন এই এই বগৰী চাপৰি অঁ বগৰী চাপৰিলৈকে যাওঁ ব'লা আমাৰ মৰাণৰ অঁ তাত ধুনীয়াও হয় অঁ সেইটোৱে সেই তাৰেই প্লেনিং বনাওঁ ব'লা নহ'লে অঁ মই কথা পাতো মানে অঁ সেইটোৱে কৰিব লাগিব ন তাৰপিছত চবেই কামকেইটা ভাগ কৰি ল'লে হয় নহ'লে পইচা নহ'লে পইচা এনেকৈ দুশ দুশকৈ কালেক্ট কৰিলেও হ'ব চাগে হয় নাই এগালমান হ'লে মানে